আমাৰ ঘৰৰ পাৰিবাৰিক ৰেচিপি বুলি ক'বলৈ গ'লে আচলতে আমি সৰুৰপৰাই দেখিছিলো টেঙা দিয়া চৰচৰীয়া মাছ মানে যেতিয়া মাছবোৰ ঘৰলৈ আনে অলপ ডাঙৰ মাছবিলাক তেতিয়া ঘৰৰ মানুহখিনিয়ে খোৱাৰ পিছত যিখিনি মাছ ৰৈ যায় সেই মাছখিনি মাহঁতক দেখিছিলো এখন কেৰাহীত ধুনীয়াকৈ পানী দি তাতে মাছৰ টুকুৰাকেইটা দিয়ে আৰু থেকেৰাৰ টেঙা টুকুৰাকেইটামান তাত দি দিয়ে তাৰপিছত ধুনীয়াকৈ নিমখ হালধী দি সেইখিনি উতলাই দিয়ে আৰু যেতিয়া পানীখিনি উতলি উতলি শেষ হৈ যায় মাছখিনি অকণমান কেৰাহিত লগা লগাৰ নিচিনা হয় তেতিয়া কেৰাহীখন নমাই থৈ দিয়ে তাৰপিছত পিছদিনা যেতিয়া ঠাণ্ডা হয় ঠাণ্ডা হোৱাৰ পিছত মাছখিনি ধুনীয়াকৈ উঠাই অকণমান কম তেলত আকৌ ধুনীয়াকৈ ফ্ৰাই কৰে আৰু এনেকৈ খালে মাছটো খাবলৈও বহুত সোৱাদ হয় আৰু আমাৰ স্বাস্থ্যৰ কাৰণেও বহুত উপকাৰী কাৰণ ইয়াত তেল মচলা বিহীনভাৱে বনোৱা হয় খুব কম তেলহে প্ৰয়োগ কৰা হয় সেইকাৰণে খাবলৈও খুব সোৱাদ হয় অকণমান টেঙা টেঙা ভাব এটাও হয় খাবলৈও খুব ধুনীয়া লাগে আৰু ই স্বাস্থ্যৰ কাৰণেও উপকাৰী আমাৰ আইতাহঁতেও বোলে তেনেকৈ আইতাহঁতৰ দিনৰপৰাই বোলে এই ৰেচিপিটো আমাৰ ঘৰত চলি আহিছে আৰু আমিও খাই ভালপাওঁ মইও কেতিয়াবা ঘৰত আলহী আহিলে এই ৰেচিপীটো বনাওঁ